হেল্ল' কি কৰিছে অঁ এই আছোঁ কাইলৈ ফুৰিবলৈ যাব নে কি মানে খোজ কাঢ়িবলৈ অঁ যাম বৰপুখুৰী পাৰলৈ এ চাৰে চাৰিটামান বজাত যাম আপুনি মেখেলা চাদৰ পিন্ধি ওলাব আকৌ আইঅ' চাৰে চাৰিটাতো সোনকালে হৈ আছেনি আঠবেলা অঁ চৰি চৰি পিছবেলা

অঁ তেতিয়াৰ পৰাই ওলাব সিহঁতকো লৈ ল'ব সিহঁতকো লৈ ল'ব অঁ হেৰি চাদৰ মেখেলা পিন্ধি ওলাব আকৌ বা আপুনি চাদৰ মেখেলা পিন্ধি ইমান দূৰলৈ খোজকাঢ়ি যাব নি বাৰু হেৰি হাফ নহয় নহয় দীঘল পেণ্ট এটা পিন্ধি ল'ব আকৌ অঁ অঁ এই হ'ব বাৰু ইমান জল্দি কাটি দিছে যে এই আছোঁ এই ঘৰৰ কাম বন কৰি আছোঁ আকৌ

হ'ব দিয়ক তেতিয়াহ'লে